লখিমপুৰ জিলাখনত আৱাস গৃহৰ লগতে কেইবাখনো হোটেল জড়িত হৈ আছে যিসমূহে আতঁৰৰ পৰা অহা বহু লোককো ধুনীয়াকৈ আতিথ্য কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল দূৰ দূৰণিৰ পৰা আহি লখিমপুৰ জিলাৰ কেইবাখনো অগ্ৰণী শিক্ষানুষ্ঠানত নামভৰ্তি কৰি লখিমপুৰ জিলাৰ দাঁতি কাষৰীয়া কলেজৰ দাঁতি কা দাঁতিতে থকা কেইবাটাও কলেজ হোষ্টেল বা আৱাস গৃহত থাকি ধুনীয়াকৈ তেওঁলোকে পঢ়া নিয়াৰিকৈ চলে চলাই নিব পাৰে আৰু আঁতৰত থকা আঁতৰৰ কোনোবা এজন লোক আহি লখিমপুৰ জিলাত চাকৰি কৰিব কৰিবৰ কাৰণেও ইয়াত একো অসুবিধা নহয় কাৰণ ইয়াত পৰ্যাপ্ত পৰিমাণৰ ভাড়াঘৰ পোৱা যায় হোটেলত থাকিও ল'ব পাৰে আৰু ইয়াত হোটেলৰ একো অভাৱ নাই ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰতো থকা মেলাৰ একো অসুবিধা লখিমপুৰ জিলাখনত নহয় সকলো ফালৰ পৰাই সুবিধা আছে আনকি লখিমপুৰ ডিষ্ট্ৰিক্টখনত বা জিলাখনত কেইবাখনো সত্ৰ আছে আৰু সেই সত্ৰত আলহী থাকিবৰ কাৰণেও কেইবাটাও কোঠালি আছে য'ত তেওঁলোকে নিজে ভাত পানী বনাই খোৱা বোৱা কৰি কেইবাদিনো তাত থাকিব পাৰে বিয়া সবাহ বা ডাঙৰ কোনো অনুষ্ঠান পাতিবৰ কাৰণে বিবাহ মণ্ডপ আছে তাত এশ দুশ তিনিশ চাৰিশ মানুহে নিয়াৰিকৈ বিবাহ অনুষ্ঠান সম্পন্ন কৰিব পাৰে থকা খোৱাৰ সুবিধা তাত আছে হোটেলসমূহতো এশজনতকৈ অধিক এখন এখন হোটেলত থাকি এটা দুটা দিন অতিবাহিত কৰিব পৰাৰ সুবিধা আছে